মই মাজতে পিকনিক খাবলৈ বুলি বৌদ্ধ মন্দিৰলৈ গৈছিলোঁ আমি মাহঁতৰ লগত গৈছিলোঁ আমি গোটেই পৰিয়ালৰ গোটেইখিনি গৈছিলোঁ আৰু যেতিয়া আমি বৌদ্ধ মন্দিৰ মানে পাইছিলোঁগৈ তাৰ আগতে এখন নদী পাই নদীখনৰ নদীখনৰ নাম কালিয়নী নদী আছিলে আৰু নদীখনৰ পানীখিনি বহুত চাফা আছিলে তাৰপাছত আমি তাতে কে কে মোহনকো লগ পাইছিলোঁ তাৰপাছত আমি তাত তাত ধূপ জ্বলাবলৈ নিদিয়ে তাত মম জ্বলাই তেনেকেই আমি পিকনিক খালোঁ মেলিলোঁ আৰু ঘৰলৈ আহিলোঁ